বাইকিং কৰোঁতে কিছুমান বস্তু আমি সদায় মন কৰিব লাগে প্ৰথম কথাটো যে যেতিয়াই আমি বাইক চলাওঁ দুটা বস্তু আমি সদায় পিন্ধি চলাব লাগে এটাটো হ'ল হেলমেট আৰু দুই নম্বৰটো হ'ল জোতা এনেই আৰু পিন্ধিব লগা ঢেৰ বস্তুৱেই আছে বহুতে জেকেট পিন্ধে লেগ গাৰ্ড পিন্ধে আৰু বিভিন্ন ধৰণৰ বস্তু পিন্ধে কিন্তু যিহেতু আমি ওচৰত বা কম সময়ৰ কাৰণে বাইক চলাওঁ সেয়েহে আমি আমাৰ সুৰক্ষাৰ কাৰণে আমি হেলমেট পৰিধা পৰিধান কৰিব লাগে আৰু লগতে জোতা পিন্ধি বাইক চলাব লাগে দ্বিতীয় বাইক যেতিয়া আমি চলাওঁ যিটো স্পীড লিমিট সেই স্পীড লিমিটটো বহুত বেছি হ'ব নেলাগে কিছুমান এনে বাইক আছে যাৰ স্পীড লিমিট ফোৰ্টি ফিফ্টি হ'ব লাগে তাতকৈ বেছি যদি যদি চলাওঁ সেই বাইকখন কঁপিব ধৰে সেয়েহে সেইবোৰ বাইকৰ স্পীড লিমিট ফোৰ্টি বা ফিফ্টিতকৈ ওপৰ যাব নালাগে কিন্তু কিছুমান এনেকুৱা বাইক আছে যিবোৰ আমি ছিক্সটি ছেভেনটি এইটি চলালেও সিহঁতি নকঁপে বা সেইবোৰ বাইকৰ কণ্ট্ৰল কেপাচিটিটো ভাল সেয়েহে তেনেকুৱা কিছুমান বাইক আমি সিমানখিনি স্পীডত চলাব পাৰোঁ তাৰপাছত নথি পত্ৰ আমি সদায় লৈ ফুৰিব লাগে যেনে ইঞ্চ্যুৰেঞ্চ পলিউশ্যন ৰেজিষ্ট্ৰেশ্যন আৰু লাইচেঞ্চ এইকেইটা কিছুমান এনে নথি পত্ৰ যিবোৰ বাইক চলাওঁতে সদায় আমি লগত লৈ থাকিব লাগে